অঁ এই কি কিৰণ গগৈ হয় নে বাৰু অঁ মই মানে এ আমাৰ মানে স্কুলত এই চিলাৰায় দিৱস উপলক্ষে এখনি মানে সৰু সুৰাকৈ ফাঞ্চন পতা হৈছে গতিকে আপোনাক এংকৰিং হিচাপে মাতিব নিমন্ত্ৰণ দিব বিচাৰিছোঁ আপুনি পাৰিব নেকি বাৰু আমাৰ চৌবিছ তাৰিখ এই ফেব্ৰুৱাৰীৰ চৌবিছ ফেব্ৰুৱাৰী হয় হয় সময়টো মই এই আমি মানে দিনতে পাতিম আৰম্ভ কৰিম বাৰ বজাৰপৰা অঁ আপুনি আহিবই কিন্তু মানে আৰু বেলেগক নকও আৰু আৰু আপোনাৰ মানে এই নিমন্ত্ৰণী পত্ৰখন আমি পঠিয়াই দিম এনে এই ফোনতে কৰিলো যে ফোনতে হ'ব অঁ ঠিক আছে অ'কে থেংক ইউ